এজন পৰ্যটকে আমাৰ অসমত যদি তেওঁ ঘূৰিবলৈ আহে তেতিয়া তেওঁৰ জেগা লৈ পেলাই খৰচটো হয় যেনে আমাৰ যদি পৰ্যটকে আহি পেলাই আমাৰ তেজপুৰ কাজিৰঙা বা আমাৰ মাজুলীলৈ যায় সেই জেগাখিনিলৈ গ'লে মোৰ হিচাপত মানে যদিহে কাজিৰঙা চাবলৈ যায় তেখেতে কমেও খৰচৰ ভিতৰতটো বহুত পৰে কাৰণ কিয় তেওঁ বাহিৰৰ পৰা আহিব সেইখিনিতো খৰচ এক্সট্ৰা আছেই তাৰবাদেও গুৱাহাটীৰ পৰা যদি আমাৰ তেজপুৰলৈ যোৱা হয় তেতিয়া আমাৰ টিকটলৈ কথা আছে ফাৰ্ষ্ট ক্লাছ বা ছেকেণ্ড ক্লাছ এনেকৈ লৈ কথা আছে এটা টিকটত আপোনাৰ গুৱাহাটীৰ পৰা এটা টিকটত কেতিয়াবা এজনৰ তাতে হাজাৰৰ ওপৰত পৰি যায় তেতিয়া এচি টিকেট কাটিলেতো হাজাৰৰ ওপৰত পৰিব তেনেকৈ যদি তেখেতে কাজিৰঙা চাবলৈ যায় তেতিয়াহ'লে হাজাৰৰ ওপৰত যাব আৰু তাৰপৰাও যদি আপোনাৰ কাজিৰঙাৰ ভিতৰত সোমাব বিচাৰে তাত যদি চাব কৰিব বিচাৰে গাড়ী ঠিক কৰি লয় তেতিয়াহ'লে তাতো বহুত খৰচ পৰে এখন গাড়ীত পোন্ধৰশ দুহেজাৰ মানে মানুহ লৈ হয় মানে এজনতে পোন্ধৰশমানকৈ টিকট হয় তাৰপাছত তেনেকৈ গৈ তেখেতে দৰ্শন কৰি মেলি খোৱা বোৱাৰ পৰা থকা কৰা সেইবিলাকতো বাহিৰা খৰচ থাকেই তেখেতৰ মনৰ ইচ্ছাৰে খৰচ কৰিলে বহুতো পইচা খৰচ হয় যদিহে বোলে জেনেৰেলতে যদি তেওঁ যদি খৰচ কৰোঁ বুলি ভাবে কম পইচাত তেতিয়া কমদামী হোটেলত হওক বা খোৱা বোৱাও যদি তেখেতে কমটো কৰে কম দামতে কৰে তেতিয়াহ'লে কম খৰচতে হৈ যাব আৰু তেনেকে মোৰ পৰিমাণত মানে কমেও কাজিৰঙা দৰ্শন কৰিবলৈ গ'লে তেখেতে গুৱাহাটীৰ পৰা খৰচটো ক'বলৈ হ'লে মানে কমচে কম পাঁচ হেজাৰমানত হৈ যায় তাৰ বাহিৰেও যদি পৰ্যটকে ভাৱে যে মই মাজুলি দৰ্শন কৰিম বুলি সেই মাজুলিটো তেনেকেই খৰচ হ'ব কিন্তু মাজুলীত থকা কৰাটো মানে ফ্ৰী আছে কিন্তু খোৱা বোৱাতো ইমান ফ্ৰী নাই তেনেকেই যদি হোটেলত থাকিবলৈ তেনেকেই খৰচ হ'ব সিমান মানেই খৰচ হ'ব কাৰণ কিয় তেখেতে হোটেলত যেতিয়া থাকিব তেতিয়া খোৱা বোৱাৰ পৰা বা কেইৰাতি থাকে তেখেতৰ ওপৰত ডিমাণ্ড কৰিব তেনেকৈ খৰচ পাতি মোৰমানত কমেও বিছ হেজাৰ মানতে দুই ঠাইত চাব পাৰিব পৰ্যটকে তাৰ বাহিৰেও যদি আমাৰ গুৱাহাটীখন চাওঁ বুলি কয় গুৱাহাটীতো চাব পাৰিব তাতো চালেও অলপ পইচা খৰচ হ'ব কাৰণ কিয় গুৱাহাটীৰ ৰূমত হোটেলৰ ৰূমত ভাৰা লৈ থাকিব লাগিব তাৰ বাদে গাড়ী ভাড়া আছে তেনেকুৱাকৈ বহুত মানে জেগা চাব লগা আছেতো সেইটো মানত চাবলৈ গ'লে তেখেতৰ ওপৰত ডিমাণ্ড কৰিব যে কিমান জেগা চাম তাৰ ওপৰত ভিত্তি কৰিহে পইচাটো খৰচ হ'ব পাৰামানত মানে আমাৰ অসমলৈ যদি আহে তেখেতে চাওঁ বুলি ক'লে বহুত জেগা চাব লগা আছে সেইকাৰণে জেগাখিনিক লৈহে ডিমাণ্ডটো কৰিব পৰা যাব যে কিমান পইচা খৰচ হ'ব সেই হেতুকে আমাৰ হিচাপত ক'বলৈ গ'লে যদিহে এঠাইতে চাবলৈ যায় তেতিয়াতো কমেও মানে যদি বেছি ভালকৈ থাকোঁ বুলি কয় তেতিয়াতো দছহাজাৰমান টকাই লাগে এজন মানুহক এঠাইত চাবলৈ যাওঁ বুলি ক'লে যদিহে বোলে তেখেতে নাই মই কম ৰেটতে চাব বিচাৰোঁ তেতিয়া পাঁচ ছহেজাৰ মানতে হৈ যায় এজেগা চাব গ'লে যেনে কাজিৰঙা চাব গ'লে আৰু তাৰবাদেও মাজুলী গ'লেও সিমানমানেই খৰচ হ'ব এজনৰ ওপৰত তাৰবাদেও আৰু অসমত বেলেগ জেগা চাবলৈ লগা হ'লেও সিমানমানেই খৰচ হ'ব এটা এটা ঠাইত মানে কমেও পাঁচ হাজাৰৰ ওপৰতে লাগিব মোৰ হিচাপত ক'বলৈ গ'লে পৰ্যটনৰ ঠাই চাবলৈ কমেও লাখৰ ওপৰতে খৰচ হ'ব লাগে বুলি মই ভাবোঁ